আমি আমাক পানীৰ পানী জীৱৰ প্ৰাণ আমাক প্ৰত্যেকটো মুহূৰ্ততে পানীৰ আৱশ্যক হয় পানী নহ'লে আমি জীয়াই থকাতো স্বাভাৱিকভাৱে ক'বলৈ গ'লে কল্পনাই কৰিব নোৱাৰোঁ আমাৰ ঘৰুৱা কামৰপৰা আদি কৰি আমি সমগ্ৰখিনি বস্তুতে আমাৰ পানীৰ প্ৰয়োজন হয় উদাহৰণস্বৰূপে আমাৰ আমি খাওঁতে প্ৰধানভাৱে ব্যৱহাৰ কৰোঁৱেই আৰু আমাৰ ঘৰুৱা কাম কাজৰ বাবে আমাৰ চাফচিকুণতাৰ বাবে সকলো ক্ষেত্ৰতে আমাৰ ইত্যাদিবোৰত পানীৰ ব্যৱহাৰ হয়